হেল্ল' কি কৰিছ অঁ বহুত দিন দেখা হোৱা নাই যে অঁ ময়ো বৰ ওলাই মেলি যোৱা নাই এই কামৰপৰা আজৰিয়ে নাপাওঁ নহয় এইবোৰ ল'ৰা ছোৱালীৰপৰা একো সময়েই নাই এইবোৰ এহেঁতৰ আকৌ টিউচন চিউচন অনা নিয়া কৰা ওলাই যাবলৈ সময়ে নাপাওঁ

এনেই কিমানমান বজাত অঁ অঁ পাৰি পাৰি সেইদিনাখন মানে মোক এই আমাৰ পূজাও ফোন কৰিছিলে তাই তায়ো মোক ওলাই যোৱাৰ কথা কৈছিলে কিন্তু সেই তাইকো ফোন এটা কৰি দিওঁ নি অঁ ঠিক আছে ওলাই অঁ অঁ দিয়া